বাইকিং গিয়াৰৰ কিছুমান আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈছে আৰু টায়াৰ স্ক্ৰুড্ৰাইভাৰ আদিয়ে থাকে আৰু এবাৰ মই মোৰ দুটা সমস্যা সন্মুখীন হৈছোঁ এটা হৈছে মই গৈ থাকোঁতে বাইকত তেল নাইকিয়া হ'ল প্ৰব্লেম নহ'ল কাৰণ ওচৰতে তেল ডিপু আছিল ডিপুত গৈ তেল ভৰালোঁ তেল ভৰাই আহিব পাৰিলোঁ আকৌ এবাৰ চকা পামচাৰ হৈছিল ওচৰৰ মানে দোকানী এজনে মোক সহায় কৰিলে চকা ফুল চকাটো মানে পামচাৰ মৰা তেওঁ গেৰেজতে কৰে সেয়াই